হয় কথাটো বৰ্তমান যুগত শিশুসকলে বাহিৰা খেলা ধূলা পৰা আদি কৰি সকলো প্ৰতি আগ্ৰহ কমি গৈছে যিহেতু সকলোৱে আজিকালি মোবাইলতেই ব্যস্ত হৈ থাকে সেইবাবেই খেলা ধূলাৰ পৰা আদি কৰি শিশুসকলে কৰিব নিবিচাৰে যি যোনটো কাৰণে সিহঁতৰ চকু পৰা আদি কৰি সিহঁতৰ দেহ পৰা আদি কৰি সকলো ক্ষতি হয় যদি সিহঁত বাহিৰা খেল ধূলাত যদি আগ্ৰহী হয় সিহঁতে খেলিব বিচাৰে তে খেলিব খেলিলে সিহঁতৰ শৰীৰটোও ভাল হৈ থাকে সিহঁতৰ মনটোও ভাল লাগি থাকে সেইকাৰণে মোৰ বোধে সকলো ছাত্ৰ ছাত্ৰী আজি যুগৰ খেলা ধূলা পৰা আদি কৰি সকলোতে আগ্ৰহী হ'ব লাগে মোবাইল কম্পিউটাৰ তেনেকৈ তাত লাগি থাকি সময়বোৰ নষ্ট কৰি সিহঁতৰ দেহ পৰা আদি কৰি চকু তকু ন নষ্টহে কৰা হয় গতিকে সিহঁতে যিমান পাৰে ভালদৰে খেলা ধূলা পৰা আদি কৰি সেয়া কৰিব লাগে বাহিৰা খেলা ধূলা যেনেধৰণে ক্ৰিকেট বেডমিণ্টন কেৰম ফুটবল ইত্যাদি খেলবিধ সিহঁতে খেলি পেলাই আনন্দ পাই লগৰ লগৰীয়া সকলৰ লগত কথা চথা পাতি হাঁহি ধেমালি খেল খেলিব পাৰি এনেধৰণে সিহঁতে খেলা ধূলা কৰিব লাগে আৰু বাহিৰা খেলা ধূলাৰ ওপৰত অলপ আগ্ৰহী হ'ব লাগে